এই ঘৰতে আছোঁ আৰু ঠাণ্ডা দিন

সেইটোকে ভাবি আছো ঠাণ্ডাত আৰু কঁপি কঁপি কি কৰিলে ভাল হ'ব বাৰু অঁ এইটোকে ভাবি আছোঁ এই বাগান লিজতে লওঁ নি লিজত ল'লে বেয়া হ'ব নি বাৰু

অঁ বাগানতে চাকৰি কৰা অঁ বাগানৰ বিষয়ে জানো এই ওচৰতে আছে বাগান দুই তিনিখনমান দলবাগানত আছে এই প্ৰশান্ত বৰা এই প্ৰশান্ত এইটো কোঁৱৰ তাৰ মাটি আছে বিছ পঁচিছ বিঘা সি মানে যাক তাক লিজত দি থাকে এইবছৰ তাৰ লিজটো খুলিব অন্যক দিব তাতে অলপ মাথা মাৰোনি অঁ অঁ অঁ পাহাৰীয়া হেৰি অঁ টিলাত আছে ও অসুবিধা সেনেকুৱা নাই অকল এই বৰষুণ দিলে অলপ উঠা নমা কৰিবলে অলপ দিগদাৰ হয়

অঁ এনেকুৱা প্ৰব্লেম নাই ও অঁ এইটো নগালেণ্ডৰ কিনাৰত আছে ও

অঁ এতিয়া অঁ এই বিছ পঁচিছ বিঘা মাটি ও ও ও

অঁ এই সেই যিটুকুৰা জেগাত আছে বাগান মানুহৰ প্ৰব্লেম হয় মানুহ অনা নিয়া দিগদাৰ

আৰু আছে এখন আছে ফেক্টৰী এইটো কি কয় এই মহন্ত মহন্ত ফেক্টৰীৰ ওচৰতে

অঁ মহন্ত লিখে এইটো ইমান নেজানো আৰু বাগানটো চাইছোঁ দেই এইফালে ৰাস্তাইদি যাওঁতে বাগানখন বেয়া নহয় এইটো কুলি বাগান কুলি বাগান হ'লেও পাত দিয়ে এই কিমান হ'ব বিঘাই ডেৰশ দুশ তাৰ ওপৰত নহয় ওলাই যাব এইটো এইটো ভালকে আপডাল কৰিলে দৰৱ পাতি যদি ভালকে ব্যৱহাৰ কৰা হয় তাৰপিছত প্লাকিংটোত যদি টাইম মতে কৰি থকা হয় এই ভাল পাত দিব ভাল কোৱালিটিৰ পাত দিব ট্ৰেঞ্চপৰ্টটো অলপ কমিব ও ও কি কি কৈছ এই এইখিনিকে কৰি আছোঁ দেই নহ'লেতো উপায়ে নাই চলিবলে তোৰ দুই লাখ আঢ়ৈ লাখৰ ভিতৰতে ল'ব

ও ভালকে চুক্তি কৰি ল'ব লাগিব নহ'লেতো খেলি মেলি কৰিব কাৰণ আৰু যদিও হেৰি কৰে তোৰ তিনি বছৰ কাৰণে কৰিব লাগিব লিজত ল'ব লাগিব আজিকালি তিনি তিনি বছৰতে দিয়ে তিনি বছৰৰ কাৰণে অঁ দলিল কৰিব লাগিব নহ'লে খেলি মেলি কৰিব ও ও ও চব কৰি ল'ব লাগিবটো দৰকাৰ হ'লে উকিলো আনিব লাগিব দলিলত হেৰি কৰিব লাগিব এক লাখটো দিব লাগিব এনেকে চব হেৰি কৰি ল'ব লাগিব পাত কিমান দিব দৰৱ পাতিত কিমান খৰচ হ'ব মিনিয়ৰত কিমান খৰচা হ'ব লেবাৰত কিমান

লেবাৰ আনিব লাগিবতো নিমনাগৰ ত্ৰিপুৰ য'ৰ ত'ৰ পৰা বিচাৰিব লাগিব নাই তোৰ নিমনাগৰৰ পৰা তোৰ গাড়ীত আনিব লাগিব ও এই ইমান নলয় সাতশ বাৰু কাৰণ নালাগে তো আৰু আঠটা বজাত আহিব তাৰপিছত থৈ পেলাই গুচি যাবগে তেতিয়াতো বেলেগ কাম কৰিব আকৌ চাৰিটা বজাত আহি লৈ যাবহি সেইটো ছিষ্টেম কৰিব লাগিব অঁ অঁ ঠিক কৰি ল'ব লাগিব মাহেকৰ ছিষ্টেমত ঠিক কৰি ল'ব লাগিব

তেতিয়া পুচাব এই কিছুমানক চিনি পাওঁ বাগানৰ মালিকটো বিঘাই তোৰ সাতশমানকে ল'ব এতি এতিয়াতো টাইম পাছ টাইম পাৰ হৈ গৈছে কাৰণ তোৰ ডিচেম্বৰতে শেষ কৰিব লাগেতি এতিয়া এতিয়া ডিচেম্বৰত শেষ কৰিব লাগে তোৰ ডিচেম্বৰটো গ'লেই ধৰ এই দুই তিনদিন আছে দুই তিনদিন তোৰ এল পি মাৰিলে নহ'বগে ডি এছ বা এম এছ মাৰি ল'ব লাগিব এই এইবছটোৰ কাৰণে এই যোৱা বছৰ শুনিছিলোঁ এনেকে সাতশ টকা ও বিছ বিছ হাজাৰ চৌধ হাজাৰ

এইটো কলমতে যাব সেভাগে সেভাগৰ খৰচা আছে তাৰপিছতো চিল কৰিব লাগিব তাত আকৌ তোৰ এইটো ফাংগি চাইড কিবা যদি হয় সেইবোৰত দিব লাগিব বিছ বিঘাটো ধৰ দুহেজাৰ পঁচিছ এই পঁচিছ হাজাৰ পাম হে ন নানে পঁচিছশ পাত পাম পঁচিছশ তোৰ ধৰ কিমানকে পাৰ কেজি পঁয়ত্ৰিছ টকাকে ধৰচোন অঁ মেচিন কিনিবলে হ'লেতো লাগিব কিমান লাগিব ঊনৈছ বিছ হেজাৰ টকা উনৈশ

মেচিনটোত বিছ বিঘাতটো সাতকে চৌধ হাজাৰ চৌধ হাজাৰ বিছ বিঘাত সাতশকে মেচিন উঠোৱা যোৱাটো তেল খৰচ আচ আৰুত কি এইবছৰে মেচিনটো বেয়া হৈ নেযায় নহয়

ও ও এতিয়া আমি যদি লিজত লৈছোঁ লিজত লৈ এইবছৰ যেনে তেনে পাত উলিয়াব লাগে এম এছ মাৰি এম এছ যদি মাৰি পিনেই পাতটো লওঁ জুন জুলাই মাহত কি কৰিব লাগে আকৌ স্কিপ কৰি দিব লাগে স্কিপ কৰি দিলে তোৰ তোমাৰ নৱেম্বৰ ডিচেম্বৰলৈকে পাত পাই থাকিম প্ৰফিটটো আমি দুটাই যদি লওঁ এক লাখ এক লাখ ৰ'বগে নহ'বনি নে বেছি হ'ব

ও ও ও আঠমাহ আঠমাহ পাম আঠমাহ পাম

এইটো হেৰি কৰিব লাগিব আকৌ জানিছনে এইটো লেবাৰ লেবাৰ খৰচাটো কমাবলে চাব লাগিব আৰু মেডিচাইনটো যধে মধে খৰচা অঁ হ'ব অঁ অঁ হ'ব অঁ ঠিক আছে অঁ ঠিক আছে হ'ব হ'ব